ধৰ্ম হ'ল এখন সমাজৰ চাবী কাঠি ধৰ্মত থকা শিক্ষাবোৰ বিজ্ঞানসন্মত বুলি মই ভাবোঁ কাৰণ ধৰ্মই ধৰ্মৰ ধৰ্মৰ আধাৰে আধাৰ হিচাপে লৈয়ে বিজ্ঞান আগবাঢ়ি গৈ আছে কাৰণ আগতে যি আগতে যিবিলাক আমাৰ সমাজত প্ৰচলিত পায় নাপায় এইবিলাকৰ বিজ্ঞানসন্মত হয়তো কিছুমানৰ আছে কিছুমানৰ নাই যেনেকৈ আমি সন্ধিয়া সময়ত গছপাত ছিঙিব নালাগে শাক পাচলি ছিঙিব নালাগে বুলি কয় কিন্তু সেইটো না নাপায় শব্দটোৰ বিজ্ঞানসন্মত দিশটো হৈছে সন্ধিয়া সময়ত আমি বা ৰাতি সেই গছবিলাকত লাগি থকা পোক পৰুৱাবিলাক দেখা নাপাওঁ গতিকে সেই পোক পৰুৱাবিলাক আমি যদি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰক অনিষ্ট কৰিব পাৰে সেইটো কাৰণে আগৰ দিনৰ ককা আইতাবিলাকে আমাক সেই নাপায় শব্দটোৰে সেই কামটো কৰিব নালাগে বুলি সোঁৱৰাই দিছিলে তাৰ উপৰিও বহুতো উদাহৰণ আছে যেনেকৈ আমাৰ অসমীয়া সমা বা আমাৰ সমাজত আমাৰ ভাৰতবৰ্ষত মহিলাসকলত মাহেকীয়া হ'লে যিহেতু পাকঘৰত সোমাব নালাগে জা ভ্ৰমণ কৰিব নালাগে বা ইফালে সিফালে ফুৰিব নালাগে ইটো বস্তু সিটো বস্তু চুব নালা নাপায় সেইটো নাপায় শব্দটোত বিজ্ঞানসন্মত দিশ হৈছে যে সেইখিনি সময়ত মানুহগৰাকী ৰক্তক্ষৰণ হৈ থাকে আৰু মানুহগৰাকী দুৰ্বল হৈ থাকে ভিতৰৰ অংগ প্ৰত্যংগবিলাক দুৰ্বল হৈ থাকে সেইটো কাৰণে আমি আৰামত থাকিব লাগে একো গধুৰ কাম কৰিব নালাগে বিশ্ৰাম লৈ থাকিব লাগে সেই কথা সেই যুক্তিটো তাত সোমাই আছে তেনেকৈ কিছুমান অৱশ্যে অন্ধবিশ্বাস হৈ আছে যেনেকৈ ডাইনী হত্যা সেইটো সম্পূৰ্ণ অন্ধবিশ্বাস ধৰ্মই আমাক বিশ্বাস আৰু অন্ধবিশ্বাস দুইটাৰ ফালে দুইটাৰ ভাগ আছে আমি কোনটো বস্তু যুক্তি এই আজিৰ দিনত আমি আধুনিক সমাজৰ মানুহে যুক্তিৰে বিপাৰ বিচাৰ বিবেচনা কৰোঁ গতিকে ধৰ্মৰ কোনটো দিশ ভাল কোনটো দিশ বেয়া সেইটো আমি ভালকৈ চাব লাগে আমাৰ ভাৰতবৰ্ষত যিহেতু আমাৰ সমাজখনে বহুতকেইটা ধৰ্ম আছে আমাৰ ভাৰতবৰ্ষত আৰু প্ৰত্যেকেই নিজৰ ধৰ্ম বহুত গভীৰভাৱে বিশ্বাস কৰে কিন্তু গভীৰভাৱে বিশ্বাস কৰিলে আমি ধৰ্মৰ যুক্ তিসংগত যিবোৰ ৰীতি নীতি যিবোৰ নিয়ম সেইবিলাকতহে গুৰুত্ব দিব লাগে আৰু যিবোৰ যুক্তিসংগত নহয় সেইবিলাক কেতিয়াও গুৰুত্ব দিব নালাগে কাৰণ আমাক সেইবিলাকে বেয়া পথলৈও লৈ যায় যেনেকৈ ধৰক আমি কিবা এটা বেয়া কাম কৰি পেলাই ভগৱানে আমাক দুখ দিব ভগৱানে আমাক নৰকত পাছৰ জন্মত নৰকত জন্মৰ জনম দিব সেনেকুৱা ভাৱত হয়তো বহুত মানুহে বেয়া কামৰ পৰা বিৰত থাকে কিন্তু আমি সেইটো এটা আমাৰ ভাল দিশ আৰু বেয়া দিশটো হ'ল যিহেতু আমি ডাইনী হত্যা যেনেকৈ আমি জীৱ জন্তু বলি প্ৰথা এইবিলাক হয়তো আমি অন্ধবিশ্বাস কাৰণ বলি প্ৰথাৰে কেতিয়াও আমি ধ ধৰ্ যিহেতু ভগৱানে আমাক সৃষ্টি কৰিছিলে আৰু সেই সৃষ্টিকৰ্তাগৰাকীয়ে মাতৃগৰাকীয়ে জানো নিজৰ সন্তানৰ বলি চিকাৰ কৰিব পাৰে গতিকে তেনেকৈ হ'লে এই বলি প্ৰথাটো আমি বিজ্ঞানসন্মতভাৱেও ভাবোঁ যে এইটো কেতিয়াও যুক্তিসংগত নহয় তেনেকৈ আমি আৰু ধৰ্ম কোনটো ধৰ্ম বিজ্ঞানসন্মত বুলি ক'ল্ ক'বলৈ গ'লে সেই তাত কোনো যুক্তি নাই বুলি মই ভাবোঁ কাৰণ প্ৰত্যেকটো ধৰ্মৰ বিজ্ঞানসন্মত দিশ আছে আৰু প্ৰত্যেকটো ধৰ্ম সমান আমাৰ ভাৰতৰ প্ৰত্যেকটো ধৰ্মকে আমি সন্মান কৰোঁ আমাৰ নিজৰ ধৰ্মটোও লগতে আমি প্ৰত্যেক ধৰ্মৰে সম ধৰ্ম সমানেই সন্মানীয় আৰু সমানেই আৱেগ আছে প্ৰত্যেক ধৰ্মাৱলম্বী মানুহৰ প্ৰতি বিশ্বাস আস্থা তেওঁলোকৰ নিজৰ ধৰ্মৰ প্ৰতি গতিকে আমি কোনো ধৰ্মকে কম বেছি বুলি নাভাবোঁ নিজৰ ধৰ্মটো বেছি বা আনৰ ধৰ্মটো কম সেইটো আমি নাভাবোঁ প্ৰত্যেকটো ধৰ্মই বিজ্ঞান সন্ম সন্মত দিশো আছে আৰু বেয়া দিশো আছে